গোলাঘাট জিলাৰ মূল সমাজ কল্যাণ আৰু উন্নয়নৰ কাৰ্যসূচী পদক্ষেপসমূহৰ ভিতৰত মহিলা সবলীকৰণ অন আঁচনিৰ বিষয়ে মানে ডক্টৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ফৰ্ম দিছিলে মহিলাসকলক ফ্ৰম ফ্ৰম ফৰ্মৰ যোগেদি মহিলাসকলে এটা মূল্যৱান উপাৰ্জন মানে টকা পইচা পাইছিল তেওঁলোকে বাৰশ এহেজাৰ বাৰশমান পাইছিল ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই এইটো পদক্ষেপ লোৱা দেখি মহিলাসকলে নথৈ আনন্দিত হৈছিল তেওঁলোকে এইটো আগতে ভালকৈ খাব বা পিন্ধিব পৰা নাছিল তো এহেজাৰটো পোৱা পাছতো মহিলাসকলে এটা মানে ভালকৈ আৰু নিজৰ ল'ৰা ছোৱালীকো পিন্ধাব পৰা হ'ল খাব পৰা হ'ল তো হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে তেওঁলোকে যে মহিলা সবলীকৰণ তেওঁলোকৰ কাৰণে যে অৰুণোদয় আঁচনিৰ এই নতুন কামটো হাতত লৈছিল তেওঁলোকে বহুত সুখী হৈছে ডক্তৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ধন্যবাদ জনাইছে এইটোৰ কাৰণে আৰু আৰু বহুতো এনেকুৱা এনেকুৱা সবলীকৰণ মহিলা সবলীকৰণৰ কাৰণে বহুতো তেওঁলোকে আঁচনি উলিয়াই আহিছে যেনেকৈ মতা মানুহসকলৰ কাৰণেও এনেকৈ মানে কি মতা চব মানে মহিলা পুৰুষসকলৰ কাৰণেও কৃষক কৃষকৰ কাৰণে তেওঁলোকে কৃষকৰ আঁচনি প্ৰদান কৰিছিল আৰু বহুতো এনেকুৱা নানা ধৰণৰ আঁচনি তেওঁলোকে এতিয়াও দি আছে এনেকুৱা এতিয়াও তেওঁলোকে পইচাও উপাৰ্জন কৰি আছে তাৰপৰাই তেনেকৈয়ে তেওঁলোকৰ চলি আছে ঘৰখন আজিকালি শাক পাচলিৰ বজাৰো যিহেতু দাম তেওঁলোকে সেইটো এটা নথৈ তেওঁলোকে এটা উশাহ উশাহ মানে উৎসাহ পাইছে যে তেওঁলোকে এটা পইচা পাইছে সেইকাৰণে তেওঁলোকে চাউল দাইল আদি মানে বস্তু ভালকৈ কিনি খাব পাৰিছে নহ'লে তেওঁলোকেতো লোকৰ ঘৰত খুজি মাগি কিছুমানেতো সেনেকৈয়ে খাব লগা হৈছিল তো হিমন্ত বিশ্ব শৰ্মাই এইটো এইটো কাৰণে মানে বহুত মই সুখী হৈছোঁ আৰু চবেই সুখী হৈছে অকল মই বুলিয়েই নহয় এনেকুৱা পদক্ষেপ হাতত লৈছে যদি মই ভাবোঁ মহিলাসকল বহুত মানে মহিলাসবলীকৰণটো আগলৈ উন্নতি মানে মহিলা বুলিলে মানুহে ভাবে মহিলা মানুহ আৰু কিনো আৰু কিবা মহিলা আচলতে কি নাৰী সবলীকৰণ মহিলা সবলীকৰণ মহিলাই কি কৰিব নোৱাৰে মহিলাই চব কৰিব পাৰে মহিলাইটো আজি কি কৰিছে আজি দিনত মহিলাই বহুত কাম কৰিছে খেতি বাতি তো মতা মানুহেও নকৰা কাম পুৰুষসকলেও যিহে কাম কৰে ন সেই সেই কাম মহিলাসকলেও আজিকালি কৰিব পাৰিছে মহিলাসকলকভাৱে মানুহ বহুত মহিলাসকলে একো কৰিব নোৱাৰে একো একো মানে একোৱে কৰিব নোৱাৰোঁ এতিয়া মানুহে দেখিছে ন মহিলাসকলে এৰোপ্লেন চলাইছে মহিলাসকলে গাড়ী চলাইছে মহিলাসকলে বাছ চলাইছে বা কিবা চলাইছে মহিলাসকলে কৰিব নোৱাৰা কাম কি আছে মহিলাসকলে চব কৰিছে মানে মহিলা সবলীকৰণৰ সবলীকৰণ মানে মা মহিলা সবলীকৰণ সেইটোৱে মানে ওপৰত আৰু হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে